মোক ইয়াত সোধা হৈছে শিশুসকলৰ বাবে শিক্ষামূলক ভ্ৰমণত জবা যাব পৰাকৈ আমাৰ অঞ্চলত কি কি সংগ্ৰহালয় আছে গতিকে মই জনাব পাই খুবেই সুখী হৈছোঁ যে গুৱাহাটী আৰু কামৰূপ মহানগৰ অঞ্চলত অসমৰ ইতিহাস সংস্কৃতি বিজ্ঞান আৰু শিল্পৰ সমৃদ্ধিৰ বাবে শিশুৰ শিক্ষামূলক ভ্ৰমণৰ কেইবাটাও উৎকৃষ্ট সংগ্ৰহালয় আমাৰ ইয়াত আছে তাৰ ওপৰত মই অকমান আপোনালোকক বিৱৰি ক'বলৈ ওলাইছোঁ যিহেতু প্ৰথমতে আছে অসম ষ্টেট মিউজিয়াম এইটো গুৱাহাটীত অনুষ্ঠিত ইয়াৰ বিশেষত্ব হৈছে অসমৰ প্ৰাচীন মুদ্ৰা শিলালিপি তামৰ পত্ৰ জনজাতীয় কলা পৰম্পৰাগত অস্ত্ৰ শস্ত্ৰ পোচাক পৰিচ্ছদ আদি বিপুল সংগ্ৰহ কৰা হৈছে তাতে তাত শিশু শিশুৰ বাবে আকৰ্ষণীয় বস্তু হৈছে ইয়াত তাত হাতেৰে স্পৰ্শ কৰা গেলৰী আছে য'ত শিশুৱে প্ৰাচীন মূৰ্তি বাচন বৰ্তন আদি হাতেৰে চুব পাৰে আৰু ইয়াত কেইবাটাও ইতিহাসৰ প্ৰতি কৌতূহল অসমৰ সাংস্কৃতিক বৈচিত্ৰৰ প্ৰত্যক্ষ জ্ঞান ইয়াত দিয়া হৈছে তাত জানিবলগীয়া বহুতো বস্তুৱে আমাৰ শিশুসকলে চাব বা বুজিব পাৰে দ্বিতীয়তে ক'ব খোজিছোঁ নেহেৰু চাইন্ঞ্চ চেণ্টাৰ যিটো আছে বৈশিষ্টত আচলতে ইয়াতে বিভিন্ন ধৰণৰ বিজ্ঞানৰ প্ৰদৰ্শনী শিশুৰ বাবে ফান গেলেৰী পানীৰ খেল শব্দতৰংগৰ পৰীক্ষা মহাকশ বল বিদ্যা পোহৰৰ ভ্ৰমণমূলক ডাইনছৰৰ এটা এনিমেশচন এইবোৰ আছে য'ত আমাৰ বৈজ্ঞানিক সূত্ৰৰ প্ৰয়োগিক বুজাবুজি কৌতুশলৰ বিকাশৰ ওপৰত শিশুৰ ভালেখিনি জ্ঞান ইয়াত পাব পাৰে তৃতীয়তে ক'ব বিচাৰিছোঁ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ এইটো হৈছে খানাপাৰাত অৱস্থিত ইয়াৰ বিশেষত্ব হৈছে পৰিৱেশ বিজ্ঞান জৈৱ বিচিত্ৰ বৈচিত্ৰ প্ৰযুক্তি আদিৰ ওপৰত প্ৰদৰ্শনী দেখুওৱা হয় শিশুৰ বাবে ইয়াত প্লেনেটৰিয়ামত তৰা চন্দ্ৰৰ ভ্ৰমণ আৰু মিৰৰ মেজিক আদি লগতে সৰল যন্ত্ৰ মডেলত সৈতে পৰীক্ষা কৰা হয় ইয়াৰদ্বাৰাই শিশুসকলে বহুতো জ্ঞান আহৰণ কৰিব পাৰে লগতে চাই বা শুনি বা দেখি খুব ভাল পায় চতুৰ্থতে জনাব পাওঁ যে জনাব খুজিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এইটো সকলোৱে জানে যিহেতু এইটো পাঞ্জাৱাৰীত অৱস্থিত হয় ইয়াৰ বিশেষত্ব হৈছে অসমীয়া সংস্কৃতি লোকশিল্প নাট যাত্ৰা বস্ত্ৰশিল্পৰ জীৱন্ত সংগ্ৰহালয় তাত প্ৰদৰ্শনী কৰা হয় ইয়াত বিভিন্ন ধৰণৰ আমাৰ কলা সংস্কৃতিৰ ওপৰত প্ৰদৰ্শনী কৰা হয় শিশুৰ বাবে ইয়াত তাঁতশালৰ হাতেৰে মেখেলা চাদৰ বোৱা প্ৰদৰ্শন বিহু নাচৰ অনুষ্ঠান সাঁচিপাত আৰু বহুতো ধৰণৰ ইয়াত ডান্সৰ প্ৰতিযোগিতা ৰখা হয় শিক্ষাৰ্থীসকলে ইয়াত নিজৰ নিজৰ বহুতো প্ৰদৰ্শনী কৰিবলৈ বিভিন্ন ঠাইৰপৰা আহে এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ যিটো পাঞ্জাৱাৰীত অৱস্থিত ইয়াত বিভিন্ন ধৰণৰ চিত্ৰ প্ৰতিযোগিতা ডান্সৰ প্ৰতিযোগিতা গানৰ প্ৰতিযোগিতাৰ লগতে আৰু বহুতো পুৰণা ইয়াত প্ৰদৰ্শনী কৰা হয় য'ত গৈ পিনে আমাৰ শিশুসকল খুব ভাল পায় লগতে তাত জ্ঞান আহৰণ কৰিবও পাৰে পঞ্চমতে মই জনাব বিচাৰোঁ মিউজিয়াম অসম ৰাইফল মিউজিয়াম যিটো শ্বিলং ৰ'ডত আছে গুৱাহাটীৰ নিচেই ওচৰতে ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ সামৰিক ইতিহাস বীৰত্বপূৰ্ণ কাহিনী অস্ত্ৰ শস্ত্ৰৰ সংগ্ৰহ এইবোৰ শিশুৰ বাবে খুব দৰকাৰী বুলি ভাবোঁ শিশুৰ বাবে আকৰ্ষণ হৈছে তাত যুদ্ধৰ পোচাক বিৰল ফটোগ্ৰাফী সীমা ৰক্ষীৰ কৃতিত্বতাৰ কাহিনীবোৰ দেখুওৱা হৈছে দেশ প্ৰ্ৰেম ঐতিহাসিক দায়িত্ববোধ কেনেকৈ পালন কৰা হয় সেইবোৰো তাত দেখুৱাই দিয়া হৈছে গতিকে আমাৰ গুৱাহাটী বা কামৰূপ মেত্ৰত যিখিনি আপোনাৰ শিশুসকলৰ শিক্ষামূলক ভ্ৰমণত যাব পৰা জেগা আছে তাৰপৰা খুব গুৰুত্বপূৰ্ণ পাঁচটা মই আপোনালোকক জনাই দিলোঁ তাৰ ভিতৰত মই ক'ব বিচাৰোঁ বিজ্ঞানৰ বাবে যিটো আমাৰ ছায়েঞ্চ মিউজিয়াম আছে তাত গ'লে আমাৰ শিশুসকল খুবেই বিজ্ঞানৰফালৰপৰা প্ৰভাৱাম্বিত হয় লগতে আমাৰ আজি ছাইন্সৰ যিহেতু ছাবজেক্ট হিচাপে শিশুসকলে বিদ্যালয়ত পঢ়িবলৈ পায় সেইবোৰ আচলতে শিক্ষামূলক ভ্ৰমণৰপৰা যিখিনি জ্ঞান আহৰণ কৰে তাক সিহঁত তেওঁলোকে সেই ষ্টাডীৰ লগতে প্ৰেক্টিকেলতো এইবোৰ কৰি দেখুৱাব পাৰে যাৰ ফলত তেওঁলোকৰ হয়তো পৰীক্ষা ভাল নম্বৰ আহে আৰু লগতে তেওঁলোকে খুব জ্ঞানী বা এইবোৰৰ ওপৰত কথা ক'ব পাৰিব লগতে আকৌ জনাব পাওঁ যে শিশুৰ বাবে এইবোৰ শিক্ষামূলক ভ্ৰমণ খুবেই ভাল হয় আচলতে এইবোৰত যাব লাগে আৰু ইয়াৰপৰা বহুত সুলভ তেওঁলোকে ভৱিষ্যতলৈও পাব ধন্যবাদ